কেইবছৰ মানৰ আগলৈকে মোবাইলবোৰ বৰ পুৰণি আছিল পুৰণি মানে সেইটো সময়ত ভালে আছিল কিন্তু বৰ্তমান স্মাৰ্টফোনবোৰ ওলালে আগৰ মোবাইলবোৰ কিপেড থকা আছিল কিপেডত বেছিকৈ মানুহবোৰে মোবাইলটো ফোন কৰিবলৈ বা কথা পাতিবলৈ দূৰণিত থকা মানুহৰ সৈতে কথা পাতিবলৈ ফোনটো ব্যৱহাৰ কৰিছিল তাৰপিছত লাহে লাহে টেকনলজি ডেভেলপমেণ্ট হ'ল আৰু স্মাৰ্তফোনবোৰ মানে আহি গ'ল মানুহৰ মাজলৈ ফোনবোৰ মোবাইলত যিবোৰ আগতে স্মাৰ্টফোনবোৰ নাছিলে যেতিয়া তেতিয়া ভিডিঅ' চাব নোৱাৰিছিলে আৰু এতিয়া লাহে লাহে মোবাইলবোৰত ভিডিঅ' চাব পাৰে ফটো তুলিব পাৰে গান শুনিব পাৰে আগৰ মানে যিবিলাক মোবাইল আছিল সেইবোৰত এইটো সুবিধা নাছিল বৈশেষকৈ সেই তেতিয়াৰ সময়ত ন'কিয়া মোবাইল খুব বেছিকৈ চলিছিল আমাৰ সকলোৰে হাতে হাতে সেইটো সময়ত ন'কিয়া মোবাইল আছিল আৰু লাহে লাহে লাহে লাহে স্মাৰ্টফোনবোৰ আহিলে আৰু মোবাইলবোৰৰ মানে ডেভেলপমেণ্ট যেতিয়া হৈ গ'ল নেটৱৰ্কৰ যি মানে সংযোগ আছিলে সেই সংযোগবোৰ লাহে লাহে বেছি হৈ ভাল হৈ হৈ আহি আহি গ'ল আহিবলৈ ধৰিলে আৰু সেইয়াৰ পাছতে মোবাইলৰ যিখিনি মানে সুবিধা আছে সেইবোৰ সুবিধাবোৰ লাহে লাহে বাঢ়ি গ'ল যেনে ধৰক আগৰ যিবোৰ সৰু ফোন আছিলে বা কিপেড থকা মোবাইল আছিলে সেইবিলাকত টু জি চিম লাগিছিল টু জি চিমত মানে ফোন কৰিলে শব্দবোৰ মানে স্পষ্ট নহয় অকণমান অকণমান মানে চাউণ্ডটো মানে ভালকৈ শুনা পোৱা নাযায় কিন্তু বৰ্তমান টেকন'লজি ডেভেলপমেণ্ট হৈ টু জিৰ পৰা থ্ৰি জি আহিলে থ্ৰি জিৰ পৰা ফ'ৰ জি এতিয়া ফাইভ জি বৰ্তমান চলি আছে আৰু ফাইভ জিৰ স্মাৰ্তফোনৰ যি মানে নেটৱৰ্ক সংযোগ সেই অতি উৎকৃষ্ট আৰু যদি ফোন কৰা হয় ফোন কৰিলে বহুত ধুনীয়াকৈ শব্দবোৰ শুনি পোৱা যায় সেয়েহে মানে ক'ব বিচাৰিছোঁ নেটৱৰ্কটো সংযোগটো ভাল হ'লেই আৰু ইণ্টাৰনেটৰ সংযোগটো মানে ইমান ধুনীয়া হৈ গ'ল স্মুথ হৈ গ'ল মানে আপুনি ধৰি লওক এক জি বি ফাইল এটা আপোনাৰ খুব সম্ভৱ দুই তিনি মিনিটত ডাউনল'ড হৈ যাব পৰা ক্ষমতা আজি স্মাৰ্টফোনসমূহে মানে স্মাৰ্টফোনসমূৰ পৰা আমি পাওঁ বৰ্তমান মই চিম এয়াৰটেল চিমেই ব্যৱহাৰ কৰি আছোঁ আৰু লগতে চেকেণ্ডেৰী হিচাপে জিঅ' চিম ব্যৱহাৰ কৰিছোঁ মোৰ ঘৰত এয়াৰটেলটো বেছিকৈ পায় কাৰণে মই যেনি গ'লেও এয়াৰটেলটো খুব বেছিকৈ পোৱা যায় সেইটো কাৰণে মই এয়াৰটেলটোক খুব বেছিকৈ ব্যৱহাৰ কৰিছোঁ আৰু লগতে মই এই ক'ব বিচাৰিছোঁ ডাটা পেকবিলাক কিছুমান মানুহবিলাকৰ কিছুমানৰ প্ৰিপেইড থাকে কিছুমান প'ষ্টপেইড থাকে প্ৰিপেইডবিলাক ডাটা পেক ভৰাবলৈ হ'লে তেওঁলোকে আগতীয়াকৈ পেকটো ভৰাই তেওঁলোকে সেই সুবিধাটো ল'ব পাৰে কিন্তু প'ষ্টপে'ডৰ সেনেকুৱা নহয় প'ষ্টপে'ডৰ বিল দিবলগা হয় ডাটা পেক হিচাপে মই দুশ ঊনপঞ্চাছ টকা ৰিচাৰ্জ কৰোঁ মাহিলি কেতিয়াবা এনেকুৱা হয় কেতিয়াবা তিনিমাহ একেলগতে কৰি লওঁ সাতশ ঊনৈছ টকা দি কিন্তু বেছিকৈ মানে সাতশ ঊনৈছ টকাদি নকৰোঁ তে দুশ ঊনপঞ্চাছ টকা দিয়েই কৰোঁ তাৰপিছত যদি সেইখিনিয়ে নহয়গৈ আকৌ মানে সুবিধা আছে মানে ডাটা পেক এটা ৰিচাৰ্জ কৰি আকৌ পুনৰ ৰিচাৰ্জ কৰি আৰু যদি লাগে তেতিয়া মানে ইউজ কৰিব পৰাকৈ আৰু অকণমান পঞ্চাছ টকা দি ডাটা পেক এটা এক্সট্ৰাকৈ এড অন কৰি লওঁ তেনেধৰণে আমাৰ যিখিনি আমি মই দেখি থকা স্মাৰ্টফোন ইউজ কৰি থকা লোকসকলৰ প্ৰায়বিলাকে ৰিচাৰ্জ কৰে তিনিমহীয়া কৰে এমহীয়া কৰে আৰু কিছুমানে এবছৰলৈ কৰি লয় এবছৰ ৰিচাৰ্জ কৰিলে তেওঁলোকৰ লাভ যথেষ্ট হয় তিনিমাহমান ফ্ৰিকে পোৱা যায় আৰু যদিহে আজিৰ দিনত আপুনি স্মাৰ্টফোন এটা লৈ নাথাকে বা স্মাৰ্টফোন এটা ব্যৱহাৰ কৰি নাই থকা তেন্তে আপুনি বহু বছৰ পিছ পৰি আছে বুলি মই ভাবোঁ যদিহে আপুনি সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাব বিচাৰিছে তেন্তে স্মাৰ্টফোন এটা ব্যৱহাৰ কৰক আৰু এই পৃথিৱীখন ইণ্টাৰনেটৰ যোগেদি যি সংযোগ হৈ আছে সেই সংযোগৰ আপুনিও সুবিধা লাভ কৰক